যোৱা কেইটামান বছৰত অসমৰ স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তন দেখিছোঁ মানে মই যথেষ্টখিনি পৰিৱৰ্তন দেখিছোঁ স্বাস্থ্যখণ্ডৰ চাবলৈ গ'লে উপ স্বাস্থ্য কেন্দ্ৰৰ এনেকৈ মানে ছাব চেণ্টাৰ আহিলে ছাব চেণ্টাৰ আমাৰ তাতো যথেষ্টখিনি নাৰ্ছ বাইদেউসকলে কষ্ট কৰিছে কাৰণ ক'ভিড নাইনটিনৰ সময়ত যিখিনি কষ্ট কৰিছে প্ৰতি ঘৰে ঘৰে গৈ কৰ'ণা টেষ্ট কৰিছে প্ৰতি ঘৰে ঘৰে গৈ ভেক্সিন দিছেগৈ কোনোবাই নাই লোৱা যদিও নিজকেই সেইখিনি সময়ত কোনোৱে ভেক্সিন ল'বলৈ সাহস কৰা নাছিলে সকলোৱে পলাইছিলে আঁতৰিছিলে ভয় খাইছিলে কাৰোবাৰ ক'ভিড নাইনটিন হৈছিলে তেওঁলোক লুকুৱাই ৰাখিছিলে বস্তু কথাটো কোৱা প্ৰকাশ কৰা নাছিলে তেনেকুৱা ধৰণৰ কিছু কিছু কথা হৈছিলে কিন্তু সেইখিনি সময়ত স্বাস্থ্য খণ্ডৰ বিষয়ববীয়া যথেষ্টখিনি আগবাঢ়িলে আৰু মানে কষ্ট কৰিলে আৰু সেই ক্ষেত্ৰতো বহুতখিনি উপকৃতও হ'ল আৰু সিমান অনিষ্টও নহ'লে আজিকালি আৰু এটা কথা হৈ গ'ল কি মানে মেডিকেলত চাবলৈ গ'লে যিকোনো দৰৱ আজিকালি স্বাস্থ্য খণ্ডই এতিয়া ধৰক ডাঙৰ কিবা বেমাৰ হ'লে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ আজিকালি বেমাৰ ওলাইছে ত' বেমাৰ অসমতে চিকিৎসা হয় এই আমাৰ ইয়াতে চিকিৎসা হয় বাহিৰলৈ নিনিলেও হয় বাহিৰলৈ নিবৰ কাৰণে সিমান প্ৰয়োজন নাই বৰ্তমান ক কেন্সাৰৰ বনাই আছে আৰু বিভিন্ন ধৰণৰ গুৱাহাটীত এখন আছে ডাঙৰ হস্পিতাল সেইখনৰ মই নামটো কি আছিলে মই পাহৰি গৈছোঁ তাতো বিভিন্ন ধৰণৰ চি হয় মানে যেনেকুৱা বেমাৰ হওক ইমান পইচাপাতি খৰচৰো ইমান হেৰি নাই আজিকালি আয়ুষ্মান কাৰ্ড দিছে আয়ুষমান কাৰ্ডত পাঁচ লাখ টকাৰ এটা পইচা পায় তাৰপিছত হস্পিতেলতে মেডিকেলতে এখন চৰকাৰী ফাৰ্মাচী থাকে তাত কিছু কিছু দ দৰৱ কিছু দুই এক দৰৱ নাপাব পাৰে কিন্তু প্ৰায় দৰৱখিনি পায় অটল অমৃত কাৰ্ড আছে অটল অমৃত কাৰ্ডৰ যোগেদি বিশেষকৈ মানে স্বাস্থ্যজনীত কাৰণত বেমাৰ তাত যদি ওলায় সেই কাৰ্ডত থকা মতে যদি বেমাৰ ওলায় তেতিয়া সেইখিনি সম্পূৰ্ণ ফ্ৰী হয় তেনেধৰণৰ বহুত আঁচনি আছে স্বাস্থ্য মানে স্বাস্থ্যজনিত কাৰণত বহুতখিনি সুবিধাৰ বৰ্তমান আছে বহুতখিনি ডেভেলপ হৈছে বহুতখিনি কিবাকিবি ৰাইজে মানে পাইছে স্বাস্থ্য খণ্ডৰ ফালৰ পৰা মানে মেডিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা স্বাস্থ্য ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সিমান চিন্তনীয় বিষয় নহয় আজিকালি আপডেট যুগ মানে চাইণ্টিষ্ট যুগ চায়েন্সৰ যুগ চায়েন্সৰ বিভিন্ন ধৰণৰ কামত মানে যিকোনো বেমাৰ পটককৈ ধৰা পৰে বা যিকোনো বেমাৰ পটককৈ ধৰা পৰে আজিকালি সিমান অসুবিধা নহয় আগৰ গোটেই বহুত দূৰলৈ নিব নালাগে তেনেকুৱা ধৰণৰ ওচৰতে আজিকালি আছে নাৰ্ছ বাইদেউ আশা বাইদেউ এইখিনি এইসকল আছে তেওঁলোকে বহুতখিনি কষ্ট কৰে আৰু তাতো বহুতখিনি বস্তু ব্যৱস্থা কৰিও দিছে তাতো আগতে যে সেইখিনি বস্তু তাত থকা নাছিলে সেইখিনি বস্তু তাত নাপাই আজিকালিতো পায় এনেকুৱা ধৰণৰ কথা সৰু সৰু কিছুমান আগত আগৰ আগৰ যিখিনি মানে হেৰি আছিলে সৰু সৰু কিছুমান বেমাৰৰ বস্তুৱেই ইয়াত পোৱা নাযায় সাধাৰণ জ্বৰৰ পিলৰ পৰা কিবা এটা হ'লেও কেতিয়াবা পোৱা নাযায় ছাব চেণ্টাৰত কিন্তু আজিকালি তাত ভাল এটা হেৰিয়াতো পোৱা যায় দৰৱ আৰু কেম্পো বহে মাহে মাহেকৰ মূৰে মূৰে কেম্পো বহে তেনেকুৱা ধৰণৰ ইত্যাদি ইত্যাদি কথা আৰু আমাৰ বিশেষলি আমাৰ বেমাৰটো স্বাস্থ্য খণ্ডৰ মানে বহুতখিনি সুবিধা আহিছে বহুতখিনি আপডেটো হৈছে বহুতখিনি এয়া ছাইণ্টিষ্ট ছাইণ্টিষ্টৰ চায়েন্সৰ যুগ যিহেতু চায়েন্সৰ ফালৰ পৰা বহুতখিনি মেচিনো আহিছে মেচিনে বেমাৰ যিকোনো বেমাৰ ভালো কৰিব পাৰে মানে মানুহ আজিকালি বেমাৰত মৰাৰ সংখ্যা কমি গৈছে কিন্তু হ'লেও সেইমতে মানুহ বেমাৰীও হৈছে যেনেধৰণে চায়েন্সৰ যোগেদি মানুহ আগবাঢ়ি গৈছে তেনেধৰণে মানুহ বেমাৰটো কমি গৈছে ত' ভালো হৈ গৈছে কিন্তু বেমাৰটো বাঢ়ি গৈছে কাৰণ বিষয় এটাই ৰাসায়নিক দ্ৰব্য মানে বস্তু খোৱাৰ কাৰণে ঘ আগতে যিখিনি ঘৰৰ শাক পাচলি আছিলে বা হেৰি কৰিছিল নিজে ঘৰতে কৰা হেৰি আছিলে তাত আমি গোবৰৰে ঘৰ ৰাসায়নিক মানে ঘৰৰ জৈৱিক সাৰ দি পেলাই গোবৰ বা ইত্যাদি এনেকৈ ধৰণৰ বস্তু দি পেলাই বস্তু বনোৱা হৈছিল মানে হেৰি কৰা হৈছিলে সেইখিনি খাই লৈ মানুহৰ সিমান বেমাৰ আজাৰ হোৱা নাছিলে আজিকালি যিবিলাক শাক পাচলি আছে সকলো ভিটামিনৰ মানে জোৰত ডাঙৰ হোৱা এনেকুৱা কিছুমান ভিটামিন আছে তো একৰাতিত লাও বহুত ডাঙৰ হৈ যায় তেনেকুৱা ভিটামিনো আছে সেইবোৰ খালে মানুহৰ বেমাৰ হোৱাটো স্বাভাৱিক কথা আৰু বেমাৰ হ'বই আৰু সেই সেইকাৰণে মানে খোৱা খাদ্যৰ প্ৰতি খাদ্যৰো কিছু কিছু ক্ষেত্ৰত হেৰি হৈছে মানে পৰিমাণটো মানে ৰাসায়নিক সাৰৰ পৰিমাণটো বাঢ়ি যোৱাৰ কাৰণে বেমাৰৰ সৃষ্টি হৈছে সেইখিনিয়ে আৰু